বৰ্তমান মই এতিয়া মডেলিং কীটচেন ৱাৰ্ডৱ আলমাৰী এইবোৰ কামৰ লগতে জড়িত আছো আৰু কামবোৰ বহুত ভালেই চলিছে আগত প্ৰথম প্ৰথম অৱস্থাত ইমান ভাল চলা নাছিলে আৰু এতিয়া যেতিয়া মই মই কাম কৰোঁ বুলি বহুত মানুহ গ'ম পাই গৈছে তেতিয়াৰপৰা কাম বহুত মানে হৈ গৈছে চলিছে ভাল চলিছে আৰু কাম কামেই কাম ওলাই গৈছে মানে আৰু খালী ফোনেই ফোন আহে মোৰ তাত কাম কৰিব লাগে অমুৰ তাত কাম কৰিব লাগে চবেই এনেকৈ ফোন কৰে আৰু মডেলিং আলমাৰীৰ কাম কৰোঁ ৱাৰ্ডৱ আলমাৰী কীটচেনে কীটচেনৰ কাম কৰোঁ পিলাই বৰ্ড দি চানমাইকা এটা এটা চানমাইকাৰ দাম পিলাই বৰ্ডৰ দামেই হৈছে ভাল একদম ভাল দামী পিলাই বৰ্ডৰ দামেই হৈছে আপোনাৰ এটা পিলাই বৰ্ডৰ দামেই হৈছে তিনিহাজাৰ টকা লয় ভাল পিলাই বৰ্ড এক নম্বৰ হ'লে আপোনাৰ পাঁচ হাজাৰ মান টকা লয় আৰু তেনেকৈ ভিতৰত যিটো লগায় অলমাৰীৰ ভিতৰত যিটো লগোৱা হয় অফ হোৱাইত বুলি কোৱা হয় সেই অফ হোৱাইটোৰ নাম হয় সাত সাতশ টকা মানত পোৱা যায় আৰু সাতশ টকা মানত পোৱা যায় তাৰপাছত আকৌ বাহিৰত যিটো মেইন চেনমাইকাৰ চানমাইকাৰ লগোৱা হয় সেই চানমাইকাটোৰ আৰু এটো বহুতটা কোৱালিটি আছে আপুনি যিটো কোৱালিটিৰ ভিতৰত ভাল পাই আৰু দাম আছে মানে পথম কম কমৰ পৰাই আছে মানে হাজাৰ টকাৰ ভিতৰৰ পৰাই আছে হাজাৰৰ আছে পোন্ধৰশ টকাৰ আছে পঁচিছশ টকা আছে তিন হাজাৰ টকাৰ আছে পয়ত্ৰিছশৰ আছে ছাব্বিছশ টকাৰ আছে পাঁচ হাজাৰ টকাৰ আছে চাৰে পাঁচ হাজাৰ টকাৰ আছে একদম ইমান ইমানলৈকে আছে আৰু ভাল ভাল চানমাইকাবোৰ মেইন চানমাইকাবোৰ যিবোৰ বাহিৰত ফ্ৰণ্টত লগোৱা হয় সেই চানমাইকাবোৰ আৰু তেনেকৈ আৰু আৰু প্রায় আপোনাৰ ফেভিকল দিয়েই কাম কৰা হয় মেৰিন ফেভিকল দি কাম কৰা হয় হাই ফাই ফেভিকলেদি কাম কৰা হয় আৰু প্লাষ্টিক চানমাইকাইদি কাম কৰিলে আপোনাৰ প্ৰবন নামৰ এটা আঠা পোৱা যায় সেই আঠাটো প্ৰবন নামৰ সেই আঠাটোদি কাম কৰিব লাগে প্লাষ্টিক চানমাইকাৰ বহুত মজবুতকৈ ধৰে যেতিয়া ধৰে বহুত মজবুতকৈ ধৰে এৰি নাযায় আৰু প্লাষ্টিক চানমাইকাটো লগালে এইটোৰ কাৰণে ভাল হয় আপোনাৰ ৱাটাৰপ্ৰোফ হয় প্লাষ্টিক যিহেতু পানী লাগিলেও পানী লাগিলেও একো নহয় পানী লাগিলেও একো নহয় আৰু বাকী চানমাইকাবোৰ অলপ পানী লাগিলে অলপ প্ৰব্লেম হয় তথাপিও আপোনাৰ প্লাষ্টিক চানমাইকাটো একো নহয় আৰু মানে পানী লাগিলেও একো নহয় সেইটোৰ কাৰণে ভাল আৰু বহুত বছৰ যাব সেইটো কাৰণে ঠিক হয় আজিকালি আকৌ আৰু এটা বৰ্ড ওলাইছে পি ভি চি পি ভি চি বৰ্ড বুলি কয় সেইটোৰ মানে উঁই উঁই পোকৰ পৰা অলপ ভাল আৰু উঁই চুই উঁয়ে খাব নোৱাৰে ঘূণে খাব নোৱাৰে এইবোৰৰ কাৰণে ভাল হয় কিন্তু কামটো সেইটোদি কামটো কৰি ইমান মজবুত নালাগে কাৰণ কি হয় এটা ইছক্ৰূপ একবাৰ যদি আপুনি ইছক্ৰূপ মাৰে সেই জেগাটোত ইছক্ৰূপ মৰাৰ পিছত আকৌ নেক্সবাৰ আপুনি সেই ইছ ইছক্ৰূপটো সেই জেগাটোত ইছক্ৰূপটো টাইট ল'বলৈ দিগদাৰ পাই মানে সেইটোৰ কাৰণে অলপ দিগদাৰ হয় কিন্তু বস্তুটো ভাল এইটোৰ কাৰণে আপোনাৰ নপঁচে ঘূণে নাখায় উঁই পোকে নধৰে সেইটোৰ কাৰণে বহুত ভাল আৰু কিন্তু আপোনাৰ এই যিবোৰ নৰমেলি প্লাই বৰ্ড আছে যে যিবোৰ প্লাই বৰ্ড আছে সেই কাঠৰ যিবোৰ প্লাই বৰ্ড সেই প্লাই বৰ্ড বৰ্ডতকৈ আপোনাৰ সেই প্লাই বৰ্ড সেইটোৰ আকৌ পি পি ভি চি যিটোৰ বৰ্ড বুলি কয় সেই বৰ্ডটোৰ আকৌ দামটো বেছিহে কিন্তু মই সেইটোদি বৰ্ডেদী কাম কৰি ইমান মজবুত নেপাওঁ সেইটো কাৰণে আপোনাৰ ইছক্ৰূপটো একবাৰ যদি আপুনি টাইত দিয়ে আকৌ নেক্সবাৰ খুলি পেলাই আকৌ এবাৰ টাইত দিব নোৱাৰে সেই জেগাটো ঢিলা হৈ যায়গৈ কিন্তু কাঠত আপুনি কাঠৰ প্লাই বৰ্ডত যিটো একবাৰ টাইত দিয়ক দছবাৰ টাইত দিয়ক সেই টাইতে হ'ব মজবুত হয় আৰু সেই প্লাই বৰ্ডৰ চবছে বেছি ভাল হৈছে আপোনাৰ আমি কাম কৰাৰ ভিতৰত চবছে বেছি ভাল ভাল প্লাই বৰ্ড কেইটাৰ নাম হৈছে গাঁথানীদি কাম কৰোঁ গাঁথানী প্লাইবৰ্ডদি কাম কৰোঁ এভাৰেষ্ট প্লাইবৰ্ডদি কাম কৰোঁ আৰু নম্বৰ ওৱান প্লাই বৰ্ড হৈছে চবচে গ্ৰীণ প্লাই বৰ্ড এইটো প্লাই বৰ্ডৰ আপোনাৰ বহুত দামী আৰু চবচে আৰু কম্পেনী আৰু সেইটোৰ ভিতৰত আৰু দামী প্লাই বৰ্ড নায়ে সেইটোদি সেইটোদিও কাম কৰিছোঁ এইকেইটা প্লাই বৰ্ডৰ গাঁথানী আগত লৈছিলে সাতত্ৰিছশ টকা মান লৈছিলে আজিকালি গাঁথানী ই চাৰিহাজাৰ মানকৈ পৰিব নেকি পঁয়ত্ৰিচশ চাৰিহাজাৰ মানকৈ পৰিব দিনটোতো ক'বই নালাগে কিন্তু পাঁচহেজাৰ ছহেজাৰ এটা এটা আঠ বাই চাৰি থাকে চাৰি ফুট বা আঠ ফুট থাকে এটা এটা প্লাই বৰ্ডৰে ইমান দাম লোৱা হয় তেনেকৈ আৰু আৰু কীটচেনৰ কি হয় কীটচেনৰ কামবোৰ কৰোঁ কীটচেনৰ কামবোৰ কৰোঁ তাত আকৌ হেন্দেল আজিকালি প্ৰফাইল হেন্দেল লগাব পাৰে প্ৰফাইল হেন্দেল লগাব পাৰে আকৌ আপোনাৰ এনেকুৱা হেন্দেলো এনেকৈ এনেকৈ চিম্পল এনেকুৱা হেন্দেলো লগাব পাৰে আজিকালি এডাল তাত আকৌ কি কৰা হয় প্ৰফাইল হেন্দেলডাল লগাবলৈ হ'লে আপোনাৰ আকৌ লতা মেচিন বুলি কয় সেই মেচিনটোদি গ্ৰোপিং বনাই তাত আকৌ সেইটোৰ জোখত আকৌ সেই প্ৰফাইটো কাটি ধুনীয়াকৈ ফেভিকল দি ফেভিকল ভৰাই ভৰাই বা সেইটোৱে হেৰিয়ে ভৰাই তেনেকৈ যিকোনো আঠা ভৰাই তাত দিলে তাত ধুনীয়াকৈ টাইত হৈ যায় মজবুত হৈ যায় তেতিয়া সেইটো এটা ভাললগা হয় তাৰপাছত আৰু এট এটা কাম হয় আৰু আৰু এটা কথা এই হিতএক্স আঠা বুলি কয় হিতএক্স বুলি কোৱা হয় দেনড্ৰাইত হিতএক্স এইবোৰ আঠাইদি কাম কৰিলে কামবোৰ ভাল নহয় এইবোৰ আঠাইদি কাম কৰিলে কামবোৰ ভাল নহয় মানে কিয় গৰম পৰিলে গৰম পৰিলে এইটো উঠি যোৱা আপোনাৰ চান্স থাকে আপুনি ফেবিকলদি কাম কৰক মেৰিনদি মেৰিন এইবোৰ ৱাটাৰপ্ৰুফ হয় মেৰিন হওক হাই ফাই হওক এইকেইটাদি কাম কৰিলে আপুনি ই আপোনাৰ প্লাই বৰ্ড বেয়া হৈ যাব কিন্তু আপোনাৰ চানমাইকা কোনো কাৰণত উঠি নাযায় কিন্তু হিতএক্সদি কাম কৰিলে এটা কাৰণেই দিগদাৰ হয় গৰমত প্রায় উঠি যোৱা চান্স থাকে আৰু উঠি যায় ঢপ ঢপ ঢপ ঢপ চাউণ্ড হয় মানে মজবুত নহয় বস্তুটো আপোনাৰ হিট পালেই উঠি যাব এনেই হিট নোপোৱা জাগাত একো নহয় হিট পালে উঠি যাব তথাপিও মানে ইমান মজবুত নহয় মই সেইটোদি কাম কৰি মানে ভাল নাপাওয়েই আপোনাৰ আপুনি যদি ঘৰত কেতিয়াবা কাম কৰিবলৈ লয় ফেভিকল মেৰিনটো লগাব আৰু হাই ফাইটো লগাব আৰু পিলাই বৰ্ডৰ ভিতৰত আপুনি লগাব বেষ্ট একদম মানে লগাব ভিতৰত লগ তাৰ ভিতৰত লগাব প্লাই বৰ্ডৰ ভিতৰত নাম কৈছোঁ মই গাঁথানী লগাব তাৰপাছত এভাৰেষ্ট লগাব চেনছুৰী লগাব আৰু কমৰ ভিতৰত আৰু ইমান কমো নহয় এইকেইটাই মানে দামী প্লাই বৰ্ডে আৰু অকমাণ কম বুলি ক'ব নোৱাৰি আৰু দামৰে দামৰেই বুলি ক'ব পাৰি এইকেইটা আৰু চবচেতো আপোনাৰ ভাল যদি যদি প্লাই বৰ্ড লগাব লগা হয় আপুনি গ্ৰীণটো লগাব লাগিব গ্ৰীণটোটো আৰু চবচে দামী আপুনি চিন্তাই কৰিব নালাগে সেইটো আৰু তাৰপাছত মই কাম কৰিছোঁ প্ৰথম প্ৰথম এটা কামে কৰিছিলোঁ

কীটচেনৰ কামটো কৰিলোঁ কৰাৰ পাছত মালিকে দেখি ভাল পাইছে তাৰপাছত লগালগ কৈছে মোৰ ৱাৰ্ডৱ আলমাৰী বনাব লাগিব আৰু ৱাৰ্দ্ৰৱ আলমাৰীও বনোৱা আছে তাৰপাছত মালিকে লগালগ মাল আনিলে মাল কথা মতে চথা পাতি কৰি মাল আনিলে মাল আনি আনিব গ'লোঁ মাল ছাল আনিলোঁ কৰিলোঁ প্ৰতিটো ৰুমতেই এটা এটা ডাঙৰ ডাঙৰ আঠ ফুট বাই আঠ ফুট বাই আৰু ইফালে বাৰ ফুট মানকৈ এটা এটা আলমাৰীয়ে আছে প্ৰতিটো ৰুমতে বহুত টকা খৰচ কৰিছে মালিকে আৰু আৰু যিটো প্ৰথম কীটচেন বনাইছিলোঁ সেই কীটচেনটোতে আপোনাৰ কমে পাঁচ লাখ টকা মান খৰছ কৰিছে এনেকুৱা দামী দামী চানমাইকা দামী দামী প্লাই বৰ্ড এনেকুৱা দামী দামী বস্তু লগাইছে মানে আৰু তাৰপাছত সেই প্ৰথম কাম জীৱনত প্ৰথম কাম কৰিছিলোঁ সেই কামটোয়েই তাৰপাছৰ পৰা সেই কামৰ পৰাই আপোনাৰ কাম মানে এতিয়া কামেই কাম কামেই কাম মানে আৰু